আমাৰ অসমত বহুতো পৰ্যটনস্থলী আছে যেনে ধৰক কামাখ্যা আছে কাজিৰঙা আছে সৰ্থেবাৰী আছে সেইফালে হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে তাৰপিছত উমানন্দ আছে শিৱসাগৰত শিৱদৌল আছে এনেকেই চাব যাব পাৰি পৰ্যটকসকল বহুত আহে বিশেষকৈ আহে কামাখ্যা দৰ্শন কৰিবলৈ কাজিৰঙা চাবলৈ কামাখ্যা দৰ্শনৰ কাৰণে যিবিলাক মানুহ আহে সেইবিলাক মানুহ থকা খোৱাৰ ব্যৱস্থাটোৰ কাৰণে আজিকালি বহুতো হোটেলৰ ব্যৱস্থা হৈছে য'ত মানে নতুন নতুনকৈ মানুহবিলাকে হোটেল ব্যৱস্থা গঢ় লৈ উঠিছে গাড়ী লাগিছে যেনেকে সিহঁতে আহি অহাৰ বাবে গাড়ী যাতায়তৰ ব্যৱস্থা উন্নত হৈছে সেইবিলাক মানে কাজিৰঙা যাবলৈকেও মানুহৰ যাতায়তৰ ব্যৱস্থা ধৰক গুৱাহাটীৰ পৰা কাজিৰঙালৈ যাব লাগে সেইবিলাক যাতায়তৰ কাৰণে বহুতো সুবিধা হৈছে আৰু মানে সেইফালে সৰ্থেবাৰীলৈকেও যাব যাব পাৰি কাঁহ পিতল কাঁহ পিতলৰ বাচন বৰ্তনবিলাক মানে আগতকৈ বেছিকৈ উৎপাদন হৈছে মানুহবিলাক পৰ্যটন যিমানেই আহিব সিমানেই তেওঁলোকৰো বস্তুবিলাক নতুন নতুনকে বনাব পাৰে বনাব পাৰে আৰু উচিত দাম পায় পৰ্যটন আহিলে সিহঁতেও আমাৰ অসমৰ বস্তুবিলাক কাঁহ বাচনবিলাক নতুন মানে চাই ভাল পায় আৰু সিহঁতে সেইটো হিচাপে